পাঁচ আগষ্ট দুহেজাৰ বাইছ তেৰাও তেৰাও জুন দুহেজাৰ তেৰ ষোল্লও চেপ্তেম্বৰ দুহেজাৰ আঠ নও ডিচেম্বৰ দুহেজাৰ তেৰও তিনি জুলাই দুহেজাৰ বিছ